অঞ্চলবোৰত নানা ধৰণৰ উৎসৱ পালন কৰা হয় যিহেতু আমাৰ বহাগ মাহত বহাগী উৎসৱ বিহু মাঘৰ মাহত মা ভোগালী বিহু কাতি মাহত কঙালী বিহু বহাগ বিহুতে চবচে ডাঙৰ উৎসৱ সেইটো উৎসৱলৈ আমাৰ নানা ধৰণৰ নানা ঠাইৰ পৰা মানুহবোৰ আহে আৰু স্থানীয় লোকসকলে নিমন্ত্ৰণ কৰে তেওঁলোকক তেওঁলোকে তাত বিভিন্ন ঠাইৰ পৰা বহুতো সং গীতিকাৰ নাট্যকাৰ বা হৰ এক ৰকম মানে নানা ধৰণৰ শিল্পীসকলক নিমন্ত্ৰণ কৰি অনা হয় তেওঁলোকক নিমন্ত্ৰণ কৰি আনি তেওঁলোকৰ যিবিলাক প্ৰতিভা সেই প্ৰতিভাবিলাক তেওঁলোকে প্ৰকাশ কৰে সেই প্ৰতিভা প্ৰকাশতে স্থানীয় লোকসকলে অতি আনন্দিত হৈ পৰে তেওঁলোকৰ আগ্ৰহ ইচ্ছা তেওঁলোকৰ পৰিৱেশ তেওঁলোকৰ একাগ্ৰতা সেইবিলাকৰ কাৰণে তেওঁলোকৰ স্থানীয় লোকসকলে অতিমাত্রা হেৰি কৰে আৰু তেওঁলোকক থকা মেলা খোৱা ব্যৱস্থা সকলো কৰি দিয়া হয় তেওঁলোকক পৰ্যটকসকলক নানা ধৰণৰ ঠাইৰ পৰা আহে আহিলেও তেওঁলোকক ভালদৰে থকা মেলা ব্যৱস্থা কৰি দিয়া হয় খোৱা লোৱা থকা মেলা ব্যৱস্থা কৰি দিয়া হয় নানা ধৰণৰ নানা উৎসৱ পালন কৰা হয় ঠিক তেনেকৈ শিৱসাগৰতো তেনেকৈ শিৱদৌল বা শিৱসাগৰ শিৱদৌলত বহুত মান শিৱৰাত্রিৰ দিনা নানা ধৰণৰ মানুহে পৰিভ্ৰমণ কৰিবলৈ আহে তেওঁলোকৰ মন্দিৰত দ মন্দিৰ দৰ্শন কৰে মন্দিৰ দৰ্শন কৰিবলৈ আহি ন থকা স্থানীয় পূজাৰীসকলে বা মন্দিৰৰ মন্দিৰৰ কমিটি কমিটিৰ মানুহসকলে তেওঁলোকৰ নানা ধৰণৰ সহায় সুবিধা সকলোখিনি দি দিয়ে তাৰপিছতে মাঘৰ বিহুত নানা ধৰণৰ আমাৰ হেৰি হয় খোৱা খ খোৱাটো মানে খুব গুৰুত্ব দিয়ে যিহেতু কৃষি ৰাজ্য অসমখন কৃষিৰে ৰা কৃষি দেশ সেইকাৰণে সেইখিনি সময়ত আমাৰ সকলো ধান চান কাটি বা নানা ধৰণৰ খাদ্য যোগান ধৰে খোৱা লোৱা যোগান ধৰে এই খাদ্য যোগান ধৰিলে ইখন গাঁৱৰ লগত সিখন গাঁৱৰ অহা যোৱা আছে বা অতি আলহী অতিথিৰ লগতো অহা যোৱা থাকে সকলো মানুহে একেলগে গ গৰ হৈ খাই খোৱা লোৱা কৰে নানা ধৰণৰ বেলেগ ঠাইপা আহা মানুহে অসমৰ কিছুমান খাদ্য পিঠা পনা খাদ্য খাই ভাল পায় তেওঁলোকৰ খোৱায়ো ভাল পায় তেওঁলোকে খায়ো ভাল পায় কিছুমান অসমৰ থলুৱা খাদ্য অসমৰ বাহিৰৰ মানুহে হয়তো খাই খোৱা নাই কাৰণ তেওঁলোকে এইবিলাক দেখি শুনি বহুতখিনি ভাল পায় আৰু তাৰ তাৰ উপৰিও আমাৰ এতিয়া দুৰ্গা পূজাত দুৰ্গা পূজা অসমৰ অসমত এটা প প্ৰথম অসম বুলি নহয় অসমৰ বাহিৰতো আছে কলিকাতৰ ফালেও হয় দুৰ্গা পূজাত হৰে বহুত ঠাই বহুত পৰি পৰিদৰ্শনবিলাক আ পৰ্যটকসকল আহে তেওঁলোকৰ এটা খুব আনন্দ মনেৰে ভক্তিভা দুৰ্গাৰ প্ৰতি ভক্তিভাৱ ৰাখে আৰু মন্দিৰৰ সাহাৰ্যত সিহঁতে নানা ধৰণৰ তেওঁলোকৰ স সহায় স সহযোগ কৰি আগবাঢ়ে তেওঁলোকৰ সহায় সহযোগৰ কাৰণে কমিটিৰ সকলো মানুহে বা স্থানীয় লোকে তেওঁলোকক নানা ধৰণৰ সহায় সুবিধা কৰি দিছে তেওঁলোকৰ পৰা বহুতখিনি তেওঁলোকেও বহুতখিনি ভাল পাই যায় অসমত অসমত পৰ্যটকসকল প্ৰায় আহিয়ে থাকে কাজিৰঙাতো তেনেকৈ এখন উৎসৱ হয় কাজিৰঙাৰ পৰ্যটকসকলে নানা অসম ভাৰতৰ বাহিৰে ফৰেনৰ পৰাও মানুহ আহে তেওঁলোকে তেওঁলোকে আহি অসমৰ নানা উৎসৱ নানা ধৰণৰ ব্যৱহাৰ পাতি দেখি তেওঁলোকে নথৈ আনন্দিত হৈ যায় তেওঁলোকৰ তেওঁলোকৰ অনুসৰি কৰিবৰ কাৰণে সহায় সহযোগ বা তেওঁলোকক পৰিচালনা কৰিবৰ কাৰণে প্ৰত্যেক উৎসৱতে একো একোটা কমিটি থাকে কমিটি কমিটিৰ সকলো মানুহে সকলো দায়িত্ব লয় য যেনে পূজা বিহু পূজাত পূজাত এখন ডাঙৰ উৎসৱ হয় তাতে নানা ধৰণৰ খেলা ধূলা নানা ধৰণৰ হেৰি হয় খেল ধেমালিবিলাক হয় বা নাচ গানবিলাকো বেলেগ বেলেগ জ জাতি ধৰ্মৰ মানুহে জাতি ধৰ্মৰ সকলো না মানুহে এই পূজাক পূজা পূজা কৰে বা বিহু কৰে বহাগৰ বিহু আহিলে ন জাতি ধৰ্ম এ কোনো নাই সকলো মানুহে একেলগে নাচ গান ফূৰ্তি ধেমালি কৰে নানা ধৰণৰ পৰ্যটকসকলেও অসমৰ যিবিলাক নৃত্য বিহু নৃত্য হওক ঝুমুৰ নৃত্য চাউতালী নৃত্য নেপালী নৃত্য সকলো নৃত্যতে ৰাভা নৃত্য সকলো নৃত্যতে যোগদান কৰি ক কৰে আৰু কৰিবলৈ তেওঁলোকে ইচ্ছা আগ্ৰহ কৰে অসমৰ সাজ পোচাক পিন্ধি তেওঁ বা বাহিৰৰ পৰা অহা পৰ্যটকসকলৰ মানে অ অতি মনোৰম মনোৰম দৃশ্য তেওঁলোকে নি নিজ নিজে সেই অসমৰ পোচাক পিন্ধি বিহু নৃত্য কৰিবলৈ কৰিব ইচ্ছা কৰে তেওঁলোকৰ তেওঁলোকক এইবিলাক কৰিবৰ কাৰণে অসম বাহিৰে সকলো সকলো পৰ্যটককে সকলো সুবিধা দি দিছে ইয়া অসমৰ যিবিলাক উৎসৱ পালন কৰা হয় বেলেগৰ মানুহে মানে কৰিব নোৱাৰাৰ কোনো এটা অসুবিধা নাই সকলোৱে কৰিব পাৰে অনুমতি এটা দিয়ে অনু তাত মানে সকলো মানুহে অংশগ্ৰহণ কৰিব পাৰে সকলো কা কাৰ্যতে অংশগ্ৰহণ কৰিব পাৰে মুছলিমসকলৰ যেনেকৈ তেওঁলোকৰ ঈদত যেনেকৈ ফূৰ্তি ধেমালি কৰে বা খোৱা লোৱা কৰে তেওঁলোকৰ লগতো বেলেগ মানুহবিলাকো মানুহবিলাকক যোগদান কৰে অসমৰ সকলো উৎসৱতে সকলো ধৰ্ম সকলো জাতি ধৰ্ম সকলোৱে একে একলগ হৈ সকলোৱে উৎসৱ পালন কৰ কৰাৰ অনুমতিও অসমবাসীয়ে অসমবাসীয়ে আপোনাৰ আপত্তি নকৰে বা বৰংঞ্চ তেওঁলোকে নথৈ আনন্দিত হৈ পৰে বাহিৰা পৰ্যটকৰ প্ৰতি আমাৰ অসমৰ সকলো মানুহে বহুত হৈ পৰে আৰু কোনো ক্ষেত্ৰতে তেওঁলোকক কোনো বাধা দিয়াটো নহয়ে তাৰপিছতে অনুমতি দিয়া হয় আহিলে আহে তেনেকৈ বহুত আহে বাহিৰা পৰ্যটকসকল বহুত অসমৰ উৎসৱ পালন কৰিবৰ কাৰণে বা চাবৰ কাৰণে আহে যে অসমৰ ডাঙৰ ডাঙৰ উৎসৱ হৈছে অসমৰ বিহু বিহু দুৰ্গা পূজা তিনিটা বিহু মাঘৰ বিহুত খোৱা লোৱা কৰে বহাগৰ বিহ নাট নাচ গান কৰে তাৰপিছত কাতি বিহুত কঙালি নিজে পথাৰত গৈ পাই ধান চাকি বন্তি জ্বলাই এইবিলাক উৎসৱ কৰে সকলো জাতি জাতি ধৰ্ম সকলোৱে এই উৎসৱ লগত যোগদান কৰাৰ বাবে কোনো আপত কোনো আপত্তি নকৰে সকলোৱে এইবিলাক কৰিব পাৰে পাৰে তাত কোনো অসুবিধা এটা নাই সেয়েহে অসমত সেয়েহে অসমৰ বহুতো পৰ্যটকে আহি বহু ধৰণৰ উৎসৱত যোগদান কৰি সুনাম অৰ্জন কৰি থৈ গৈছে অসমৰ মানুহ বাহিৰলৈ গৈছে আৰু অসমলৈও বহুত মানুহ এই উ উদযাপনত নানা ধৰণৰ উৎসৱত নানা ধৰণৰ উৎসৱত তেওঁলোকে যোগদান কৰি বহুতো সুনাম অৰ্জন কৰি থৈ গৈছে